মই যুৱ প্ৰজন্মলৈ এটা আহ্বান জনাব বিচাৰোঁ আমাৰ যুৱ প্ৰজন্মই অলপ পঢ়ি শুনি হ'লেই চাকৰি চাকৰি বুলি ঘৰতে বহি থাকিব বিচাৰে মানে চাকৰি পাম চাকৰি পামকৈ ৰৈ থাকিব বিচাৰে গতিকে তেওঁলোকে তেনেকুৱাকে নাথাকি তেওঁলোকে ভাবে যে যদি ভাবে যে আমি খেতিৰ জৰিয়তে আমাৰ মা দেউতাই যেতিয়া খেতি কৰে আমি খেতিত অলপ হ'লেও লাগি লাগি থাকিলে আমি অন্ততঃ খে খেতিৰ বিষয়ে জ্ঞানখিনি আমি অৰ্জন কৰি লৈ খেতিত যদি নামি যাওঁ বা খেতি কৰোঁ তেতিয়াহ'লে আমাৰ খেতিত ভাত যেতিয়া আমি খাম খাদ্য যেতিয়া আমি খাম অন্ততঃ আমাৰ নিৰোগী স্বাস্থ্য আমাৰ আমি ল'বলৈ সক্ষম হ'ম আমি খেতি অকল খাবলৈয়ে যে খেতি কৰিব লাগে এনেকুৱা নহয় আমাৰ আমাৰ বীজ খেতিৰ জৰিয়তে আমি নিজৰ আৰ্থিক আমাৰ আৰ্থিক অৰ্থনৈতিক দিশখিনিও আমি আগবঢ়াই নিব পাৰোঁ যদি আমাৰ দুবিঘা মাটিৰ খেতি আমাৰ নিজৰ ঘৰখনলৈ জোৰে আমি দহ বিঘা খেতি কৰিলে ছবিঘা মাটিৰ আমাৰ প্ৰ'ডাক্ট আমি বেছিব পাৰোঁ ফচলখিনি আমি বিক্ৰী কৰিব পাৰোঁ ঠিক তেনেদৰে আমি আলু খেতি সৰিয়হ খেতি বিলাহী খেতি মানে বিভিন্ন ধৰণৰ শাক পাচলিৰ খেতি এইবিলাক কৰি পেলাই আমাৰ উৎপাদন আমি বঢ়াব লাগিব বঢ়াই পেলাই আমি আমাৰ আৰ্থিক দিশটো আমি বঢ়াই নিব লাগিব তেতিয়া আমাৰ আৰ্থিক দিশটো যেতিয়া বাঢ়ি যাব আমি স্বাৱলম্বী হ'বলৈ সক্ষম হ'ম গতিকে আমি অকল চাকৰি চাকৰি বুলি থাকিলে আমাৰ নহ'ব আমাৰ খেতি মানে অকল ধান খেতি বা আলু খেতিয়ে আমাৰ নহয় আমি গৰু ছাগলী পুহিও আমি সেইটোও আমি খেতি হিচাপে লৈ পেলাই আমি কৰিব পাৰোঁ গৰু যদি আমি গাই গৰু পুহোঁ তেতিয়াহ'লে তেওঁ পোৱালি দিয়াৰ লগতে গাই আমাৰ মানে গাখীৰো দিয়ে গতিকে গাখীৰো স্বাস্থ্যৰ কাৰণে উপকাৰী আমাৰ ইফালে পোৱালিও আমি বি বিক্ৰী কৰিব পাৰোঁ ছাগলী যদি আমি চাৰি পাঁচজনী ছাগলী আমি লৈ লওঁ তেতিয়াহ'লে এজনী দুজনীকৈ আমি এমাহত এজনী ছাগলী জগাৰ পদ্ধতিৰে তেনেকুৱাকৈ যদি পুহোঁ তেতিয়াহ'লে আমাৰ এটা দুটা পোৱালি আমি দুমাহৰ তিনিমাহৰ মূৰে মূৰে আমি বিক্ৰী কৰি থাকিব পাৰিম গতিকে সেইটো দিশেও আমি যথেষ্ট আমি আগবাঢ়ি যাব পাৰোঁ তেনেকুৱাকৈ আমি খেতি কৰিবলৈ যদি আমি পৰ্যায়ক্ৰমে আমি খেতিটো আগবঢ়াই নিওঁ তেতিয়াহ'লে আমাৰ আমাৰ যথেষ্ট আমাৰ অভাৱ দূৰ হ'ব আৰু আমি নিজে স্বাৱলম্বী হ'বলৈ সক্ষম হ'ম গতিকে যুৱ প্ৰজন্মক মই আহ্বান জনাম যে তেওঁলোকে চাকৰি হৈ চাকৰি বুলি ভাবি নাথাকি তেওঁলোকে খেতিৰ জৰিয়তে তেওঁলোকে নিজে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰে আৰু সেই স্বাৱলম্বী হোৱা মানে তেওঁলোকে নিজৰ স্বাস্থ্য যি নিৰোগী স্বাস্থ্য পাব নিজে তেওঁ দিয়া প্ৰ'ডাক্টখিনি খাই পেলাই তেওঁৰ মানে ওচৰ চুবুৰীয়া বা সমাজখনেও এটা নিৰোগী স্বাস্থ্য পাব গতিকে আমি অকল নিজৰ স্বাস্থ্য নিৰোগী কৰি ৰখাটোৱে নহয় আমি সমাজখনৰ স্বাস্থ্যও আমি নিৰোগীকৈ ৰাখিবলৈ সক্ষম হওঁ বজাৰত যেতিয়া খেতিৰ বস্তু আমি পচন সাৰ দিয়া গোবৰ দিয়া বা কেঁচুসাৰ দিয়া বস্তু যেতিয়া আমাৰ বজাৰত ওলায় তেতিয়া আমাৰ গ্ৰাহকৰ ভিৰ বহুত বেছি লাগে কাৰণ আজিকালি বজাৰৰ শাক পাচলি বজাৰৰ বস্তু খাই মানুহ যথেষ্ট বেমাৰী হৈ গৈছে গতিকে আমি খেতি কৰিবলৈ ইচ্ছা কৰিব লাগে কিন্তু আমাৰ পচন সাৰ প্ৰয়োগ কৰি পেলাই আমি খেতি কৰিবলৈ ইচ্ছা কৰিব লাগে আৰু পচন সাৰ দি খেতি কৰিলে আমাৰ যিমান লাভৱান আমি হয় ৰাসায়নিক সাৰ দিলে আমি যিমান লাভৱান হ'ম পচন সাৰত সিমান নহ'ম কিন্তু এটা নিৰোগী স্বাস্থ্য পাবলৈ আমি কিন্তু সক্ষম হ'ম সেয়েহে আমি পচন সাৰ কেঁচুসাৰৰ যোগেদি আমি খেতি কৰি পেলাই বা আমি গৰু ছাগলী পুহি পেলাই যথেষ্ট আমি লাভৱান হ'ব পাৰোঁ আৰু সেই সেইবাবে মই আমাৰ যুৱ প্ৰজন্মক মই আহ্বান জনাম যে তেওঁলোকে কোনো মানে জীৱিকাৰ পথটো তেওঁলোকে চাকৰি বুলি ভাবি নাপাই না নাথাকি বা বিজনেচ বুলি ভাবি নাথাকি কৃষিৰ জৰিয়তেও তেওঁলোকে নিজক আগবঢ়াই নিব লাগে আৰু নিজৰ লগতে নিজৰ নিৰোগী স্বাস্থ্যৰ লগতে আনক আনৰো উপকাৰ সাধন কৰিবলৈ আনৰ উপকাৰো সাধন কৰিব পাৰে সেয়েহে মই তেওঁলোকক কৃষিমুখী হ'বলৈ মই তেওঁলোকৰ জীৱিকাৰ পথটো কৃষি বুলি ভাৱিবলৈ মই অনুৰোধ জনাম আৰু তেওঁলোকে খেতিৰ জৰিয়তে নিজৰ লগতে আনকো স্বাৱলম্বী হ'বলৈ সুবিধা প্ৰদান কৰে এয়ে মোৰ বৰ্তমান যুৱ প্ৰজন্মলৈ